কুৰ্তি পৰিধানৰ ক্ষেত্ৰত ইয়াৰ যিটো বিপৰীত দিশ হৈছে সেইটো হৈছে যে এই সাজপাৰ যোনযোৰ পৰিধান কৰাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত সুবিধাজনক হ'লেও ইয়াৰ ফলত কি হৈছে আমাৰ উঠি অহা যুৱতীসকলৰ মাজত বিশেষকৈ আমাৰ যিযোৰ থলুৱা সাজপাৰ চাদৰ মেখেলা তাৰ প্ৰতি আকৰ্ষণ কমি আহিছে আৰু যাৰ বাবে নেকি তেওঁলোকে তেওঁলোকৰ মাজত এই সাজপাৰযোৰৰ বৰ্তমান প্ৰচলন কৰাৰ মানসিকতাটোও কমি অহাটো পৰিলক্ষিত হৈছে এইটো নিশ্চয়কৈ আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত এক বিপৰীত দিশ বুলি আমি বিবেচনা কৰিব পাৰোঁ